মোৰ প্ৰিয় প্ৰকাৰৰ খাদ্য হ'ল গাখীৰৰ পৰা বনোৱা খাদ্য গাখীৰৰ দ্বাৰা উৎপাদিত সকলো খাদ্যই মই ভাল পাওঁ যেনে দৈ ঘিঁউ ক্ৰীম বা অন্যান্য মিঠাইবিলাক এইবিলাক গাখীৰৰ আইটেম মই খাই ভাল পাওঁ যিহেতু এইটো গাখীৰৰ আইটেম খালে মানুহ সুস্থ সবল হয় এইটো এটা প্ৰটিন জাতীয় বস্তু গতিকে এইটো খাওঁ ভাল পাওঁ আৰু গাখীৰৰ আইটেম মই ঘৰতো খাই ভাল পাওঁ বাহিৰতো ভালপাওঁ খালী উৎকৃষ্ট মানদণ্ডৰ হ'ব লাগে মই খাই ভাল পাওঁ আৰু যিহেতু মই অলপ এক্সাৰচাইজ কৰোঁ খেলা ধূলা কৰোঁ গতিকে মোক এইধৰণৰ চাপ্লিমেণ্ট তেনেকুৱা ধৰণৰ গাখীৰৰ আইটেমৰ বিশেষ দৰকাৰ মোৰ বডিটোত ত' মই খাওঁ খালী মই খোৱাৰ আগত সেইটো পৰিষ্কাৰ পৰিচন্ন হয়নে নাই সেইটো চাওঁ আৰু ভালকে বইল হ'ব লাগে উতলাব লাগে তেনেকুৱা ধৰণৰ মই বস্তুবিলাক খাওঁ আৰু গাখীৰৰ খাদ্য ভিতৰত মই বেছি বিশেষকে বেছি ভাল পাওঁ দৈটো গৰমৰ দিনত দৈটো খাই ভাল লাগে দৈ তাৰপিছত দৈ ক্ৰীম দি পেলাই জলপান খাওঁ এনেকে ঘিঁউ দি পেলাই বিভিন্ন ধৰণৰ পিঠা চিঠাত ঘিঁউ দিয়া হয় সেইয়া খাওঁ তাৰ পিছত ব্ৰেড বাটাৰ খোৱা যায় গাখীৰৰ আইটেম খোৱাটো আমাৰ কাৰণে বৰ দৰকাৰী অকল এজন সুস্থ মানুহে গাখীৰ ডেইলী খাবই লাগে অকণমান তেতিয়া তেওঁৰ কেলচিয়াম পোৱা যায় গাখীৰ হ'ল কেলচিয়ামৰ এটা উৎস ত' কেলচিয়াম ভালে থাকিলে আমাৰ হাড় মজবুত হৈ থাকে দাঁতো ভালে থাকে গতিকে গাখীৰ খোৱাটো অত্যন্ত প্ৰয়োজনীয় আৰু গাখীৰৰ বিভিন্ন আজিকালি পেকেটিং প্ৰডাক্টো পোৱা যায় কিন্তু সেইখিনিতকে বেছি আমি যোনটো নৰ্মেল ঘৰৰ গাখীৰ সেইটোৱে খাব লাগে পেকেটিংটো ইমান খোৱা দৰকাৰ নহয় কাৰণটো এইবিলাক প্ৰিজাৰ্ভ কৰি থৈ দিয়া হয় বহুদিনৰ পৰা গতিকে আমি গাখীৰৰ আইটেম মই ভাল পাওঁ আৰু লগতে মই সকলোকে অনুগ্ৰহ কৰিম যাতে সকলোৱে ডেইলী অকণমান যিকোনো উপায়েৰে গাখীৰ খোৱাৰ চেষ্টা কৰে পনীৰ খাব গাখীৰৰ পৰা বনোৱা পনীৰ আমি খাই ভাল পাওঁ ঘৰতে বনাওঁ পনীৰ আৰু পনীৰ আমি সৰহকে বনাই পেলাই বিক্ৰীও কৰিব পাৰোঁ এটা আমাৰ উপাৰ্জনৰ এটা চ'ৰ্চ হ'ব পাৰে গাখীৰ বহুত মানুহে গাখীৰ বিক্ৰী কৰিও নিজৰ ঘৰ পোহপাল দি আছে গতিকে এইটো এটা বৰ লাভজনক ব্যৱসায় আৰু এইটো এটা ভাল উপকাৰী খাদ্য আৰু গাখীৰ আমি খাব লাগে